মই আটাইতকৈ বেছি চিলাই চিলাই গোঠা কামকে ভাল পাওঁ আৰু বোৱা কটা

হাতেৰে চিলাই কৰিছিলোঁ আগতে ৰুমাল গাৰুৱা আৰু মই মেখেলা মেখেলাটো আৰু চাদৰতো চিলাই কৰি গৈছিলোঁ কিন্তু মই এটা মেচিন আনিলোঁ মেচিনটোৰ পৰা মই ভাবিলোঁ হাতেৰে গুঠি থাকিলে মোৰ সময়ে পাঁচ ছদিন যায় আৰু মেচিন এটা যদি মই গোটাই ল'ব পাৰোঁ তেতিয়াহ'লে মই স্বাৱলম্বী হোৱা আশা আছে মই হেৰিৰে পইচা গোটালোঁ আৰু মই এটা মেচিন কিনিলোঁ চিলাই মেচিন এম্বদাৰি এম্বদাৰি কৰি মই ৰুমাল চিলালোঁ আৰু ৰুমাল গাৰোৱোৰ বনাই মই ছোৱালীবিলাকক বিয়াত দিয়া জোৰোণত দিয়া এনেকে চেট বনালোঁ বনাই মই বিকিলোঁ মই ভাবিলোঁ মই বহুত আৰু ছোৱালীবিলাকে মোৰ ভাল পালে আৰু সেইবোৰ মোৰ সংগ্ৰহ কৰিলে সংগ্ৰহ কৰাৰ লগে লগে আৰু মোৰ মনটো বাঢ়ি গ'ল মই যদি কেইযোৰমান চাদৰ মেখেলা এম্বদাৰি কৰি দিব পাৰোঁ তেতিয়াহ'লে মই তেনেকে মই কেইযোৰমান চাদৰ মেখেলাই প্ৰথমতে বনাই চালোঁ আৰু মই সেই চাদৰ মেখেলাবোৰ বনাই যেতিয়া মোৰ ডিজাইনটো ভাল দেখিলে তেতিয়া মোৰ গ্ৰাহক বেছি হ'ল আৰু মোৰ মনটো বাঢ়ি বাঢ়ি গ'ল বাহি যোৱাৰ লগে লগে মই এটা ঘৰ বনালোঁ আৰু সেই ঘৰটো বনাই মই এটা মেচিন দুটা মেচিন আনিলোঁ এটা চিলাই মেচিন আৰু এটা এম্বদাৰি কৰা মেচিন আৰু সেই চিলাই কৰা মেচিনটো মই ব্যৱহাৰ কৰোঁ ছোৱালীবিলাকৰ কুৰ্তি চিলাওঁ ব্লাউজ মেখেলা আৰু চাৰ্ট পেণ্ট ইত্যাদি কৰি আও যিবিলাক দিয়ে মানে ছোৱালীবিলাকে চিলাবলে সেইবিলাককে চিলাই দিওঁ আৰু এম্বদাৰি কৰিবলগীয়া হ'লে মই এম্বদাৰি কৰি দিওঁ আৰু মই বিশেষকে তাঁত বৈ ভাল পাওঁ আৰু মোৰ নানা তৰহৰ তাঁত বওঁ চুক কাপোৰ বওঁ চেলেং কাপোৰ বওঁ বৈ সেইবিলাক মইতো ঘৰত মানে বহি লওঁ আৰু বহি কাবাক লাগিলে মই তাৰ দুই এখন কাৰোবাক দৰকাৰ হ'লে মোক বিচাৰে আৰু বিচৰা মতে মই তেনেদৰে তাত শালত বৈও তেওঁলোকৰ মনৰ ইচ্ছাৰে বৈ দিওঁ আৰু সেয়া কেতিয়াবা আৰু তেওঁলোকে ব'বলে দিলে মই বৈ দিওঁ বোৱা কটা কামত মই পাকৈত আৰু মই সদায় এইদৰে বোৱা কটা কাম কৰি ভাল পাওঁ এম্বইদাৰ কৰি ভাল পাওঁ চিলাই কৰি ভাল পাওঁ ফুল তুলি ভাল পাওঁ আৰু সেইবোৰ কৰি কৰি মই মোৰ দ্ৰুত আৰু উন্নয়ন কাম কৰিম বুলি মনতে ভাবিলোঁ যদি মই আৰু ইয়াতকৈ উন্নতি কৰিব বিচাৰোঁ তেতিয়াহ'লে মই মেচিনত কাম কৰিব লাগিব মেচিন এটা আনি ল'লোঁ আৰু সেই মেচিনত যেতিয়া মই মোৰ ফুল তোলা তাঁতত আৰু হেৰিয়া হাতেৰে চিলাই গুঠাটোৰ পৰা মই আঁতৰি আহিলোঁ আৰু মেচিনত কৰিবলৈ ল'লোঁ তেতিয়া মই খুব সোনকালে আগুৱাই যাবলৈ ধৰিলোঁ মেচিনত মই হাতেৰে যেতিয়া দুই চাৰে চাৰিদিন লাগে মেচিনত কৰিলে এদিনতে মই দুযোৰ তিনিযোৰ কাপোৰ এম্বদাৰি কৰিব পাৰোঁ সেই এম্বদাৰি কৰা কাপোৰখিনি মই দোকানতো বিকিলোঁ আৰু কেতিয়াবা মই গাঁৱলে গৈও ঘৰে ঘৰে দি আহোঁ এনেকৈয়ে দি দি মই বহুত স্বাৱলম্বী হৈছোঁ আৰু মোৰ পৰিয়ালটো চলিবলৈ যথেষ্টখিনি মই সকাহ পাইছোঁ আমাৰ পৰিয়ালত চাকৰি নাই সেইকাৰণে মই ভাবিলোঁ মই এনেকৈয়ে মোৰ দুটা সন্তান আছে তেওঁলোকৰ পঢ়া শুনা আগুৱাই নিবইটো লাগিব তেতিয়াহ'লে মা দেউতাকৰো চাকৰি নাই আৰু ময়ো যদি একোদাল নকৰোঁ আমি কেনেকৈ আজিকালি আহে বস্তুৰ দাম যিমান বাঢ়িছে বজাৰত এনেকেই তাঁত বোৱাত মোৰ যথেষ্টখিনি ল'ৰা ছোৱালীয়েও সহায় কৰে তেওঁলোকে স্কুললে যোৱা সময় স্কুললে যায় আহি যি যি কাম থাকে তেওঁলোকে কৰি মোক সহায় কৰি দিয়ে আৰু লগতে মই মোৰ যিখিনি যাৱতীয় কাম সোনকালে কৰি মই মোৰ দায়িত্বখিনি গ্ৰহণ কৰি তেওঁলোকক স্কুললৈ পঠিয়াই মই মোৰ কামত লাগো আৰু মই মোৰ বছৰেকত মোৰ বহুত টকা উপাৰ্জন হয় আৰু সেয়া মই মাজে মাজে মোক নিজেও কাপোৰ কিনিব লাগে সূতা নেদা কিনিব লাগে কেতিয়াবা কিনি মই সেই সূতাৰে মই তাঁত বওঁ মেখেলা চাদৰ চেলেং কাপোৰ গামোচা ৰুমাল সেইবোৰ বওঁ বৈ পেলাই মই গাঁৱে গাঁৱে দিওঁ আৰু দি মই জাৰৰ দিনত আহিলে জাৰৰ দিনত মই এতিয়া হেৰি কৰিম মই জাৰৰ দিনত এতিয়া মানে ওল ওলৰ মই ওলৰ মই কুৰ্চা গুঠো আগতে চুৱেটাৰ গোঠো মোজা গুঠো শৰাই থকা গুঠো টেবুল কাপোৰ গুঠোঁ এইবোৰ মই গুঠি ছোৱালীবিলাকৰ বিয়াত কিছুমান প্ৰয়োজন হয় কিছুমানে দিয়ে সেইবিলাক তেওঁলোকক দিওঁ উচিত মূল্য পাওঁ সেই মূল্যৰে মই মোৰ ঘৰখন চলে আৰু ল'ৰা ছোৱালী আজি ইটো লাগে কাইলে সিটো লাগে তেওঁলোকৰ কাপোৰ কানিৰ পৰা ধৰি সকলো মই এনেকেই যোগাৰ দিওঁ আৰু ক'ৰবাত ফুৰিবলৈও যোৱা হয় সেয়া পইচাই মই ফুৰিবলৈও যাব পাৰোঁ আৰু মোৰ বেংক একাউণ্টটোতো জমা থওঁ আৰু সেইকাৰণে মই এই কামটো বাছি ল'লোঁ মইতো অন্য একো কৰিব নোৱাৰো আমাৰ আমিতো কম পঢ়িলোঁ চাকৰি বাকৰিটো আশাই কৰিব নোৱাৰি বয়স গলে সেইকাৰণে এই কামটোকে বাচিলৈ মই এই কামটো যিমান পাৰোঁ যিমান দিনলৈকে পাৰো কৰিম বুলি মই প্ৰতিশ্ৰুতি লৈ লওঁ আৰু কৰি আছোঁ আৰু কৰি থাকিম এনেদৰে মই আগবাঢ়ি যাবলৈ মই সমাজৰ লগত খাপ খুৱাই চলিবলৈ মই এনেদৰে এই কৰিম বুলি মনতে ভাবিলোঁ মই এতিয়া মই এতিয়া জাৰৰ দিনত টাৱেল বনাম মাফলা বনাম ছোৱালীবিলাকৰ এনেকে কুৰ্তি বনাম উলৰ বনাই মই তেওঁলোকক বিক্ৰী কৰিম মতা মানুহবিলাকৰ কাৰণে মই মাফলা বনাম মই মানে তাঁতৰ শালত তাঁতৰ শালত বহুত ডিজাইন দি ফুল দি সেইবিলাক মই বনাম বনাই মই তেওঁলোকক বিক্ৰী কৰিম এখনত মই দুশ টকাকে লওঁ টাৱেল দুশ টকাকে বিকিম আৰু মই যদি দছখন টাৱেল লগাওঁ কিমানখিনি পইচা পাম সেইকাৰণে মই দছখন বাৰখন এনেকে যুটীয়ে প্ৰতি লগাওঁ আৰু ছোৱালীবিলাকে কিছুমানে বিয়া হ'লে মোক কয় ডাঙৰ ডাঙৰকে ফুলৰ যোৰনীয়া গামোচা বৈ দিব লাগে তেওঁলোকৰ যোৰনীয়া চেলেং কাপোৰ বৈ দিব তাতো মই সেয়াও মই প্ৰিয় তেওঁলোকৰ পৰা মই উচিত মূল্য লওঁ আৰু কিছুমানে যদি সূতা নিজে দিয়ে তেতিয়াহ'লে মূল্যটো অলপ কম হয় যদি মই নিজে দিওঁ তেতিয়াহ'লে বেছিকে লওঁ সেইকাৰণে মই দিনে ৰাতিয়ে দিনে ৰাতিয়ে মই অকল এইবোৰ কাম কৰিবলৈকে বহি লওঁ আও আৰু ৰাতি হ'লে চিলাই কৰো ক'ত কি চিলাব লাগে সেইবোৰ চিলাওঁ হুক খুৱাই দিব লাগে চোলা ব্লাউজত সেইবোৰ ৰাতি কওঁ দিনৰ ৰাতিপুৱাৰ পৰা মই চিলাই কৰি যদি থাকে কৰিবলে চিলাইবোৰ কওঁ আৰু যদি কাৰবাৰ অৰ্ডাৰ চাদৰ মেখেলা থাকে সেইবিলাক এম্বইদাৰি কওঁ মুঠতে মই দিনটোত ছয় সাতযোৰ কাপোৰ বিক্ৰী কৰোঁ আৰু মই বহুত টকা তাপা উপাৰ্জন কৰিছোঁ দিনে দিনত যদি মই এনেকে চাৰি চাৰিযোৰ কাপোৰ দিনেও দিব পাৰোঁ মেখেলাও দিওঁ মেখেলা চাদৰ মই এদিনত মেখেলা চাদৰ ছখন আঠ দহখন মেখেলা চিলাই ল'ব পাৰোঁ আঠ দছখন মেখেলাৰ পৰা মই চাৰি হাজাৰ মই এদিনত এখন মেখেলা মানে এনেকে ছিম্পল মেখেলা এখনত মই বিছ টকাকে লওঁ আৰু এনেকে পঞ্চাছ টকাকে লওঁ এনেকে আও এনেকে আও মই দিনটো কটাওঁ এনেকে মই স্বাৱলম্বী হোৱাটো বিচাৰিছোঁ আৰু দ্ৰুত গতিত উন্নয়ন কাম কৰি সমাজৰ লগত খাপ খোৱাব বিচাৰোঁ